অঁ এই হেৰি হয় নাই এই কাৰেণ্টৰ অঁ আমাৰ কাৰেণ্টটো হেৰি হৈ আছে কাৰেণ্টো অহা নাই তাৰ মানে হেৰিয়লৈ এই তেছফ্ৰমাৰলৈ অঁ বাকীবিলাকত আছে আমাৰ ইয়াতহে নাই ইয়াতহে কি প্ৰব্লেম হৈছে মই এই লাহান গাঁৱৰপৰা কৈছোঁ আমাৰ গাঁৱৰডোখৰতে নাই বাকী গাঁৱলৈ আছে আমাৰ এইডোখৰতে নাই কি হৈছে মানুহ এজন পঠিয়াই দিবচোন চাবলৈ ধামধুম কৰা তেনেকৈ শুনা নাই আৰু অ' হ'ল তিনি চাৰি ঘণ্টামান অঁ আহিব বুলি ভাবিছিলোঁ অহা নাই এতিয়ালৈকে আৰু সেইকাৰণে ফোন কৰি

অঁ অঁ ফোন ফোন কৰি দিব হেৰি আমাৰ ফোন কৰি দিব বোলো আমাক পানীৰ কাৰণে দিগদাৰ হৈছে ৱাটাৰ চাপ্লাইলেও পানী অহা নাই যে অঁ অঁ অঁ সেইবিলাক ধামধুম কৰা নাই শুনা আমাৰ অকণমান আঁতৰ সেইকাৰণে শুনা নাই হৈছে যদিও নাজানো মানে মানুহ আহিলেহে গম পোৱা অঁ অঁ হ'ব ঠিক আছে